লকডাউনত মই বহুত কিবা কিবি বনাবলৈ শিকিলোঁ আগত ৰন্ধন প্ৰকৰণত ইমান পাকৈত নাছিলোঁ যদিও লকডাউনত অলপ শিকা হ'ল লকডাউনত যিহেতুকে নিজৰো খাব মন যায় সেই হেতুকে বনোৱাতো লাগি গ'লোঁ আৰু বনোৱাত অলপ পাকৈতো হ'লোঁ খোৱাও হ'ল শিকাও হ'ল বনোৱাও হ'ল সময়টোও ধুনীয়াকৈ পাৰ হ'ল মই বনাবলৈ শিকিলোঁ মাছ থেকেৰা দি পিঠাগুড়িৰ সৈতে টেঙাৰ আঞ্জা গাহৰি আৰু ঔটেঙাৰ আঞ্জা কুকুৰা আৰু তিল দি বনোৱা আঞ্জা ছাগলীৰ মাংস যিহেতুকে আমি লকডাউনত অলপ খাই বৈ নিজকে সুস্থও ৰাখিব লাগে আমাৰ অলপ শৰীৰৰ পৰা বেমাৰৰ যিটো প্ৰতিৰোধক ক্ষমতা সেইটো বঢ়োৱাবলৈ লাগে বঢ়াবৰ কাৰণে প্ৰটিন আমাক লাগিবই সেইটো কাৰণে মাংস খোৱাও হ'ল বনোৱাও হ'ল শিকাও হ'ল বহুতো ধৰণৰ ব্যঞ্জন সুস্বাদু ব্যঞ্জন ঘৰতে বনাই বনাই বেলেগকো খুৱালোঁ নিজেও খালোঁ আৰু যিবিলাক ব্যঞ্জন ৰান্ধিছিলোঁ সেই বনোৱা ব্যঞ্জনসমূহৰ ৰেচিপি লগৰবোৰকো দিয়া হ'ল যাতে হেঁতিও ঘৰত বনাই খাব পাৰে পৰিয়ালৰ সৈতে হেঁতৰো যাতে সময়টো ধুনীয়াকৈ পাৰ হয় বনোৱাৰ জৰিয়তে আৰু বনোৱাটো হ'ল এটা কলা সেইটো কলাটো আৰু নিজৰ পেচা হিচাপেও কিছুমানে লয় মই বহুত কিবা কিবি বনাবলৈ শিকিলোঁ আৰু ডালগনা কফি বুলি এটা উলাইছিলে সেইটোও বনাবলৈ শিকিলোঁ বহুত কিবা কিবি বনাবলৈ শিকিলোঁ